হয় গান শুনি ভাল পাওঁ মই গান সৰুৰেপৰা শুনা যায় ঘৰত যিহেতু আমাৰ গানৰ পৰিৱেশ এটা আছে সৰুৰেপৰাই মা দেউতা এনেই ভাল পায় বা আমাৰ গধূলিকৈ ধৰক এনেকৈ আলাপ এটা বহে সদায় মইও গানত আলাপটো আমি সদায় বজাই ৰাখোঁ ধৰক ৰাতিপুৱা উঠিয়েই অলপ ৰেৱাজ কৰা যায় এনেদৰে ধৰক গান মই বহু ধৰণৰ শুনি ভাল পাওঁ ইংৰাজীয়ে হওক অসমীয়াই হওক বেংগলীয়ে হওক এতিয়া মোৰ প্ৰিয় গায়ক বুলি ক'বলৈ গ'লে ঠিক এজন নাই বহু কেইজন আছে তাৰে ভিতৰত ধৰক জুবিন গাৰ্গ পাপন জয়ন্ত হাজৰীকা বিউটি শৰ্মা বৰুৱা ভূপেন হাজৰীকা নিশ্চয় জানিব আপোনালোকে আৰু কি অমিতাভ পল বিজয় বৰুৱা খগেন মহন্ত মানস প্ৰতিম ইয়াৰে বহু কেইজন আমাৰ পুৰণা গায়কো আছে আৰু এতিয়াৰ নতুন গায়কবোৰ উঠি আহিব ধৰিছে সেয়াই আৰু